হেল্ল' তেজপুৰ মেডিকেল কলেজ নেকি হয় মোৰ মানে কেইটামান কোৱেশ্যন হেৰি জানিবলগীয়া আছিলে আপোনাক সেইকাৰণে ফোন কৰিছিলো হেৰি আপোনালোকৰ তাত হেৰি কেটেৰেক্ট অপাৰেশ্যন হয় নেকি

হয় ন কোন কোন ডক্টৰ এভেইলএবল ছাৰ্জন হয় চাৰৰতো বাৰু তেজপুৰতো চেম্বাৰ আছে গম পাওঁ কিন্তু আপোনালোকৰ হস্পিতালত কেতিয়া কেতিয়া থাকে অঁ অঁ ঠিকেই বাৰু হেৰি এপইণ্টমেণ্টবোৰ গৈ ল'ব লাগে নে ফোনতে হয় হয় মানে ফোনত নহ'ব নে অলপ ধৰক সেইদিনাখন যাওঁতে যদি ভিৰ বেছি হয় তেতিয়া অসুবিধা নহ'ব জানো অঁ অঁ অঁ আৰু হেৰি অপাৰেশ্যনটো হোৱাৰ কিমান দিনৰ পাছত মানে ৰিলিজ দিয়ে হয় মানে নৰ্মেলি হয় অঁ ঠিকে আছে বাৰু আৰু খৰচ পাতি কিমান মান হয়

হয় আৰু মেডিচিন এইবোৰ তাৰপৰাই দিয়েনে হয় হয় কিবা আৰু অপাৰেশ্যনটোৰ কিমান দিনৰ পিছত মানে ফুল্লি ৰিকভাৰ হয় পেচেণ্টজন হয় এনেই গোটেই ইকুইপমেণ্টখিনি আছে আপোনালোকৰ তাতে কৰিব পৰাকৈ টেষ্ট বা এইবোৰ এইবোৰৰ কাৰণে বাহিৰত যাব নালাগে একো অকে মানে এজনেই আছে হয়নে মানে ছাৰ্জন চকুৰ তামুলী হয় ঠিক আছে বাৰু মানে গৈ পেলাই এপইণ্টমেণ্ট ল'ব লাগিবতো ঠিক আছে মই গৈ এপইণ্টমেণ্ট ল'ম বাৰু চাৰ চাৰ কোন কোন বাৰে থাকে বুলি ক'লে ঠিক আছে এই বুধ বাৰে গৈ আছোঁ বাৰু কেইটাৰ পৰা কেইটালৈকে থাকে

ঠিক আছে বাৰু থ্যেংক ইউ হয়